হেল্ল' কি কৰিছা অঁ হেল্ল' অঁ নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি তোমাৰ মাতটো অলপ ভঙা ভঙা আহি আছে অঁ অঁ কেনেকুৱা এতিয়া বিহু পুৰা একদম ধুমধাম চলিছে কিজানি কি বনাইছা কালিয়ে আৰম্ভ কৰিবা নেকি কালিৰ পৰা আৰম্ভ কৰিবা মই আজি হেৰি বনাইছোঁ ৰ'বা টানটোৱেই বনালোঁ আৰু এই তিল পিঠাটো আৰু নাৰিকল পিঠাটো কাইলৈ কেইটামান আৰু হেৰি কৰি থৈ দিয়া আছে আৰু ভাবি থৈ দিয়া আছে আৰু কৰিম আৰু বনাই আৰু মোৰ হাজবেণ্ডেও মোক সহায় কৰে নহয় মই অকলেও তেওঁ কেটামান বনাব ময়ো বনাম তেনেকৈ মিলি পেলাই হৈ যাব আৰু কালি অঁ তাৰপিছত আৰু কেকৰ কথা ভাবিছোঁ ৰ'বা তাৰপিছত কেকো বনাম তুমি কি অকলেই নে তোমাক হেল্প কৰা মানুহ আছে অঁ অঁ বিহু আহিবা মোৰ ইয়াতে বিহু খাবলৈৈ মই কি কি পিঠা বনাইছোঁ চাবা আহি পেলাই লগতে টেষ্টো কৰিবা তোমাৰ নিচিনা সোৱাদ নহয় দিয়াচোন তোমাৰটো টেষ্ট আছে গোটেই পিঠাবিলাকে অঁ অঁ আহিম দিয়া এনেই ঘৰত আছেনে ঠিকে আছে সব আছে দিয়া তথাপিও গৰম আৰু পিঠা কি বনাম বুলি ভাবিছা তুমি পিঠা কি বনাম বুলি ভাবিছা অঁ অঁ এই নাৰিকল পাবই দিগদাৰি নহয় তথাপিও বিচাৰি বজাৰৰ পৰা অনা হৈছে আৰু সেইমতে বনোৱা যাব আৰু অঁ সেয়েতো

অঁ অঁ তুমি মাকো লৈ আহিবা অঁ অঁ অঁ ঠিক আছে দিয়া অঁ অঁ আছে ন' ঘৰত গোটেই ভালে আছে অঁ ঠিক আছে